এজন পৰ্যটকৰ সৈতে মোৰ কথা বতৰা এদিন হৈছিলে মই টাউন যাওঁতেই মই লগ পাইছিলোঁ তেখেতে মোক সুধিছিলে গাড়ীতে লগ পাই যে কাজিৰঙালৈ আৰু কিমান দূৰ আছে মই কৈছিলোঁ যে বহুত দূৰ আছে কমেও ইয়াৰ পৰা আঠ ঘণ্টাৰ বাট আছে আপুনি ইয়াৰ পৰা যাবলৈ হ'লে আঠ ঘণ্টাই লাগিব আপুনি গৈ থাকি গৈ পোৱাৰ পিছত তাতে আপুনি সুধিলেই গম পাব ক'ৰ পৰা ক'লৈ যাব লাগে কাজিৰঙাৰ চাব লগা হ'লে তেনেকৈ মই এড্ৰেছটো দিছিলোঁ তেখেতক যে এনেকৈ গৈ পেলাই গাড়ীৰ পৰা নমাৰ পিছত আপুনিও সুধিব যে কাজিৰঙা যোনটো গেট হয় সেই মেইন গেটটোৰ তোৰলৈ কেনেকৈ যাব পাৰি তাতে আপুনি গাড়ী পাব গাড়ীতে আপুনি গ'লে তাত নমাই দিব তেনেকৈ মই জনাই দিছিলোঁ তেখেতক আৰু কাজিৰঙাখন যে চাব লগা মনোৰমা দৃশ্য সেইটো বিষয়েও ক'লো কাজিৰঙাৰ বিষয়ে ক'লো যে আমাৰ ইয়াত বহুত আপোনালোকৰ দৰে বহুতো বাহিৰৰ পৰা মানুহ আহে বুলি তেখেতক জনাইছিলোঁ আৰু তেখেতে মোৰ লগত কথা পাতিও বহুত ভাল পালে মই তেনেকৈ বুজাই দিয়াৰ কাৰণে আৰু কৈছিলোঁ যে মাজুলীলৈয়ো যাব বুলি পেলাই এবাৰ কাৰণ কিয় মাজুলী বহু বাহিৰৰ মানুহ আহে চাবলৈ কাৰণে তেখেতক জনোৱাৰ পিছত তেখেতে ক'লে মই তেখেতে যাম বুলিয়েই ক'লে কাৰণ কিয় তেখেতেও শুনিছে মাজুলীখন চাব লগা জেগা বুলি তেনেকৈ তেখেতে মোক ক'লে আৰু মইয়ো ক'লো যাবলৈ কাৰণে আৰু মাজুলীৰ ব্ৰহ্মপুত্ৰ পাৰ হ'লেই মাজুলী পায় সেইটো বিষয়ে মই ক'লো তাৰপিছত তেখেতে ক'লে যে আৰু ইয়াত চাব লগা কি কি আছে বুলি সোধা সোধাত মানে মই ক'লো গুৱাহাটীতো ভাল কামাখ্যা মন্দিৰ দৰ্শন কৰিব পাৰিব বুলি ক'লো আৰু আমাৰ ইয়াত চাব লগা জেগাৰ ভিতৰত তেজপুৰ তেজপুৰ টাউনখনো চাবলৈ ক'লো তাতো অগ্নিগড় বিষয়ে ক'লো যে অগ্নিগড় বিষয়ে কোৱাত তেখেতে ক'লে মই চাম বুলি কাৰণ কিয় কাজিৰঙা তেজপুৰ পাৰ হৈ কাজিৰঙা পায় তেখেতে ক'লে মই উভতি আহোঁতে চাম বুলি তাৰপৰা তেখেতে মাজুলীত যাম বুলি ক'লে